ইয়াতে আপোনাৰ স্কুল লাইফৰ কথা স্কুলৰ সময়ৰ কথা তেতিয়া আপোনাৰ কিছুমান লগৰ লগততো মিলিব নোৱাৰিয়েই তাৰপিছত আৰু কি কৰিব অনবৰত ভালকৈ মনেৰে মন নিমিলিলেও আপোনাৰ স্কুলততো সক সকলো মিলিজুলিয়েই থাকিব লাগে তাৰপিছত আৰু মিলাপ্ৰীতিকে থাকোঁ তাৰপিছত আপোনাৰ কিবা যদি তৰ্কা তৰ্কিও হয় মনে মনেই থকা যায় দেখুৱাততো আপোনাৰ ভালকেই দেখুৱাব লাগিব যে অঁ সিহঁতৰ লগত মই ভাল পাওঁ কিছুমান জেগাত এনেকুৱা হৈ যায় যে সি সেইটো কৰিব বিচাৰে মই সেইটো কৰিব বিচাৰোঁ তেনেকুৱাত আৰু কিছুমান জেগাত কেতিয়াবা তাৰটো কৰা হয় কেতিয়াবা মোৰটো যোনটো মই বিচাৰোঁ সেইটো মোৰটো কৰা হয় এনেকুৱাতে মিলা মিলা মিচাকে কৰা যায় আপোনাৰ এটা টাইমত এজেগাত আপোনাৰ গৈছিলোঁ তাত যাওঁতে সি ক'লে যে সেইটো জেগাত সি নাযায় তাৰপিছত আমি চবেই তেনেকৈ মিলালোঁ তাৰ লাস্টত সি কয় নাযাওঁ বুলি পছন্দ নহয় সি বেলেগ এটা জেগাত যাব আমি মানে ফুৰিব যোৱা কথা আছিলে সেইটো সি নাযায় তাৰপাছত ভাবিলোঁ নহ'ব এনেকৈ কিবা এটা ভালকৈ ঠিৰাং কৰিব লাগিব তাক আৰু বুজাই বুজাই বুজাই বুজাই লাষ্টত মনাব লগা হ'ল আৰু মনাব লগা হ'ল আৰু তেনেকেই কৰা গৈছে কি কৰিব আৰু মনে নিমিলিলেতো উপাই নাই মানুহজনক মিলাবই লাগিব তাৰপাছতে তাক মিলাই মিলাই মিলাই মিলাই এনেকৈ মিলাব লাগে আৰু বুজাই বুজাই এতিয়া যদি বেছি যদি কাজিয়া পেছাল কৰিব যাওঁতো কাজিয়া কৰি খঙত ক'লেতো তেওঁ বুজি নাপায় মৰমতেই ক'ব লাগিব ভালকৈ এনেকৈ মিলা মিছা কৰিয়েই বুজোৱা যায় আৰু তেনেকেই সমাধানটো ওলায় আৰু আৰু বেলেগকৈ আপুনি নোৱাৰে কৰিব যদি কাজিয়া কৰা যায় কাজিয়া হ'ব বেলেগ কিবা কৰিলে বেলেগ হ'ব সেইকাৰণেই মানে তেনেকেই ভালকে মিলোৱা যায় আৰু আৰুতো উপায় নাই বেলেগ কৰিবৰ কাৰণে সেইটোৱেই কৰা যায় আৰু সেনেকেই কৰিছিলোঁ আৰু বাকী কৰা নাই আৰু আপোনাৰ তেনেকৈ ল'ৰাজনক তেনেকেই পাৰ কৰিলোঁ আৰু সময়বোৰ স্কুলৰ সময়বোৰ তেনেকেই কোনোবা কেতিয়াবা সি সৰু হয় কেতিয়াবা মই সৰু হৈ মানোঁ কথাবোৰ তেনেকুৱাই আৰু বাকীতো আৰু উপায় নাই সময় পৰিস্থিতিবোৰ তেনেকুৱাই সময় পৰিস্থিতিৰ লগত সদায় মিলিয়ে থাকিব লাগিব উপাইতো নাই সেইটোৱে আৰু